নৱ প্ৰজন্মতকৈ পুৰণি প্ৰজন্মৰ লোকসকল যথেষ্টখিনি ধাৰ্মিক আৰু সত্যবাদী আছিল আৰু লগতে জ্যেষ্ঠজনক সন্মান কৰি চলিছিল জ্যেষ্ঠক কিদৰে সন্মান কৰিব লাগে সেই কথাখিনি পিতৃ মাতৃহঁতেও শিকাইছিল বা এনেই নিজেই হ'লেও নিজৰ ফালৰ পৰাই কিছুমানে সেই জ্ঞানখিনি লাভ কৰি জ্যেষ্ঠজনক যথেষ্টখিনি সন্মান কৰিছিল কিন্তু এতিয়া বৰ্তমানৰ নৱপ্ৰজন্মৰ সেই ভাৱ ধাৰা দেখা নাযায় তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ ভাৱ ভাষা মুখত শুনা যায় আৰু মনত কি ভাৱ লৈ থাকে কোনেও বুজি পাব নোৱাৰে আৰু বৰ্তমান নৱপ্ৰজন্মৰ কোন গতিত তেওঁলোকে ধাৱমান হৈছে সেইটো নিশ্চয় সকলোৱে অৱগত কিয়নো আজিকালি দেখিছোঁ প্ৰায় যুৱক যুৱতীসমূহ নিচাভক্ত আৰু নিচাতে তেওঁলোক মতলীয়া হৈ থকা দেখা যায় তাৰ উপৰি জ্যেষ্ঠজনক সন্মান কৰিব নাজানে বা জ্যেষ্ঠজনৰ প্ৰতি তেওঁলোকৰ কোনো সন্মান প্ৰদৰ্শন কৰা কোনো তেওঁলোকৰ দেখা পোৱা নাযায় আৰু তেওঁলোকে নিজৰটোকে নিজেই ডাঙৰ বুলি নিজকে ভাবে ডাঙৰখিনিক যে সন্মান কৰিব লাগে গতিকে এজন মোৰ পিতৃ সমবয়সৰ মানুহ বা এজন মোৰ দাদা সমবয়সৰ মানুহ তেওঁলোকক সন্মান কৰিব লাগে সেই কথাটো তেওঁলোকৰ মনত নাহে আৰু তেওঁলোকে নিজৰ মতত চলি থাকে গতিকেলৈ মই নৱপ্ৰজন্ম আৰু পুৰণি প্ৰজন্মৰ মাজত যিখিনি পাৰ্থক্য দেখিছোঁ যথেষ্ট এই পাৰ্থক্য দেখিছোঁ বুলি মই ক'ব বিচাৰোঁ কাৰণ আগৰ পুৰণি প্ৰজন্মৰ মানুহবিলাকৰ মাজত যিখিনি মিলা প্ৰীতি বন্ধুত্বৰ ভাৱ বা সন্মান যিখিনি আছিল শিক্ষাগুৰুক হওক পিতৃ মাতৃ হওক বা বয়োজ্যেষ্ঠজনক হওক কৰিছিল আজিকালি নৱপ্ৰজন্মই সেইখিনি কৰা দেখা নাযায়